ৰাজনৈতিক দৃষ্টিকোণ বুলি ক'বলৈ গ'লে মই বিশেষ এটা কথা নকওঁ কাৰণ কে'লে ৰাজনৈতিক কথা মানে এটা বিতৰ্কিত বিষয় সেইকাৰণে তথাপিতো কৈছোঁ ৰাজনীতি ৰাজনৈতিক যিবিলাক আজিকালি বিশেষকৈ আমাৰ উন্নয়ন আমাৰ ৰাইজৰ যিখিনি বিয়াগোম বিয়াগোম ৰাই দুৰ্নীতি দুৰ্নীতি নাই হোৱা নাই হোৱা কয় যদিও বিভিন্ন দুৰ্নীতিয়ে আমাৰ সমাজখন শিপাই আছে সেইকাৰণে আৰু সামাজিক ন্যায়বিলাকো এনেকুৱা হয় যদিও দুখীয়ে দুখ বিভিন্ন ধৰণৰ উপায়ৰ পৰা তেওঁলোকে ডাঙৰ ডাঙৰ ক্ৰাইম কৰিও সাৰি গৈ আছে সেইকাৰণে যদিও চৰকাৰে কৈ আছে কোনো দুৰ্নীতি হোৱা নাই দুৰ্নীতি হোৱা নাই তথাপিতো দুৰ্নীতি কিন্তু আমাৰ সমাজখনত এতিয়াও দহলৈকে শিপাই আছে আৰু আমাৰ যিবিলাক সামাজিক যিবিলাক দিশ সেইবিলাকো যেনেদৰে আমাক ঢুকি আমাৰ ৰাই চৰকাৰৰ যিখিনি বিয়াগোম বিষয়া তেওঁলোকে আহি ঢুকিয়ে নাপায়হি আমাৰ কিছুমান সমস্যা আছে যিবিলাক সমস্যা তেওঁলোকে কৰিব পাৰে কিন্তু নকৰে তেনেকুৱা ক কথাবিলাক খুব বিতৰ্কীত হয় সেইকাৰণে সেই কথাবিলাকৰ মাজত সোমাব নিবিচাৰোঁ তথাপিতো আমাৰ এখন চৰকাৰ আছে সেই চৰকাৰখনে আমাৰ যিখিনি আমাৰ অভাৱ সেই অভাৱখিনি যদি সাধাৰণ ৰাইজৰ কাৰণে কৰি যায় তেনেহ'লে আমি সদায় উপকৃত হ'ব পাৰিম